মই চৌকাত ৰান্ধি ভালেই পাওঁ কিন্তু চৌকাত ৰান্ধিলে মানে অলপ সময়টো লাগে আৰু তাৰপাছত কিন্তু গেছত ৰান্ধিলে সময় মানে কম পৰিমাণে লাগে কিন্তু মানে এতিয়া আমি গেছ এটা কিনিবলগা হ'লে এতিয়া কিমান টকা লাগিব এতিয়া এঘাৰ বাৰশ টকা এতিয়া সেই পৰিমাণে আমি এতিয়া যেনিবা হেৰিত এই চৌকাত আমি ৰান্ধিবলগা হ'লে সময়ো লাগিব তাৰপাছত অলপ অলপ আৰু গৰমো লাগে গৰম চৌকাত ৰান্ধিলে এতিয়া গৰম হয়ো হয় সেইধৰণে মানে এতিয়া আমি এতিয়া সেইকাৰণে গেছত ৰান্ধিবই ভালপাওঁ কিন্তু আমাক এতিয়াটো টকা লাগিব আমাৰ এতিয়াটো মোৰ হাজবেনে এজন বাহিৰত হেৰি কৰে কিবা সৰু সুৰা কাম এটা কৰে আৰু কিন্তু পইচা মই পইচাটোতো দিব লাগিব আৰু ময়ো এজনী আশাকৰ্মী হয় কিন্তু আমি সমাজ সেৱা কাম কৰোঁ কিন্তু আমাক এতিয়াতো প্ৰতি মাহে মাহে পইচাটো নিদিয়ে ন সেইটো কাৰণে আমি এতিয়া গেছত ৰান্ধিবৰ কাৰণে ভালো পাওঁ কিন্তু সেইকাৰণে এতিয়া আমাক টকাৰ কাৰণে পবলেম হয় টকাই আচল পবলেম ন টকা এতিয়া আমি এজন আশাকৰ্মী বুলি আমাক এতিয়া একো চৰকাৰৰ পিনৰ পৰা একো নিদিয়ে সেই অৰুণোদয় পইচাটোও নিদিয়ে সেইটো কাৰণে আকৌ আমাৰ এতিয়া মাহে মাহে আমাক হস্পিটেলৰ ফালৰ পৰাও পইচাটো ক্লিয়াৰকে নিদিয়ে ন' প্ৰতি মাহে মাহে আমি এতিয়া এটা কেচ কৰিবলৈ হ'লে গোটেই দিন দিনটো বা ৰাতিটো খাতিব লাগিব কিন্তু যদি আকৌ নিজৰ হস্পিটেলত বা চিভিলত নহয় একদম ক'ত যাব লাগিব গুৱাহাটী যাব লাগিব নগাঁৱত যাব লাগিব কিমান কষ্ট কিন্তু সেই পইচাখিনি আমাক দিবৰ কাৰণেও দুমাহ তিনিমাহ চাৰিমাহ যেতিয়া ক'ব আমাক চৰকাৰৰ ফালৰ পৰা পইচাটো নাহে পইচাটো আমাক সেহেঁতে সেনেকেতো নিদিয়ে ন' চাৰি পাঁচমাহ সেইটো কাৰণে এতিয়া আমি এতিয়া চৌকাতে নাখালেও নহয় ন আমি এতিয়া মানে ওলাই যামগৈ এতিয়া আমি ভাতসাঁজটো বাৰু গেছ নাই বুলি ভাতটোতো খাব নোৱাৰি ন নোখোৱাকেতো যাব নোৱাৰি আমিতো গে চৌকাত হ'লেও ভাতসাঁজ বনাই খায়েই যাব লাগিব সেইটো কাৰণেটো বনাবই লাগিব এতিয়াটো গৰমতটো এতিয়া হ'লে বা গৰম আজি ভাত নাখাওঁ বা নবনাওঁ বুলিতো নহ'লে নহ'ব ছোৱালী আছে ছোৱালীক স্কুলত ভাত বনাই খুৱাব লাগিব তেনেধৰণে এতিয়া সেইটো কাৰণে আমাক মোক এতিয়া ধৰক চৰকাৰৰ ফালৰ পৰাও একো এটা অৰুণোদয় পইচাটো নিদিয়ে এতিয়া আশা বুলি আশা বুলি আমি মানুহে ভাৱে বহুত আমাক হেৰি পাওঁ বুলি এই পইচা পাওঁ আমি ভা ভাবে আমাক মাহে মাহে পইচা ক্লিয়াৰকৈ দিয়ে কিন্তু আমাৰ পইচাটো ক্লিয়াৰকৈ নিদিয়ে ন আমি এতিয়া সেইটো ফালৰ পৰাও দুখী মানুহে ভাবে এজনী আশাকৰ্মীৰ বহুত পইচা কিন্তু আমিহে জানোঁ আকৌ গাঁৱত কাম কৰোঁ গাঁৱৰ মানুহে তথাপিতো আমি কাম কৰিও তেওঁ নোকোৱাহে বদনাম বহুত পবলেম মানে মানুহৰ পৰাও বহুত কথা শুনিব পাৰি কিবা এটা যদি আমি ঘৰৰ মানুহক আনকি বিয়া এখন খাব গ'লেও আজি বোলে অমুকটো কালি বোলে তমুকটো বহুত মানে পবলেম শুনা যায় কিন্তু আমি তাৰ মাজতে কামখিনি কৰি আছোঁ কিন্তু তথাপিতো পিছত যাই ক'ব এই আশাই বোলে কামেই নকৰে এনেকৈ বহুত কথা আমি এতিয়া কিমান অফিচৰ ফালৰ পৰা আমাক কিমান এই আজি বোলে অমুকটো কৰিব লাগে কালি বোলে তমুকটো কৰিব লাগে আমিতো কৰিয়েই দিওঁ ন আমিতো নকৰাকৈ থকা নাই গাঁৱতো অমুকটো কেচ আহিছে আমি ৰাতি এটা বাজিল দুটা বাজিল হ'লেওতো যাব লাগে ন আমিতো নকৰাকৈ থকা নাই তথাপিতো কিন্তু আম আমি গাঁৱৰ মানুহৰ পৰা কথা শুনিব লাগে বহুত কথা শুনিব লাগে কিন্তু পইচাখিনি আমাক সময়মতে নাপাওঁ সেইবুলি আমি এতিয়াতো নোখোৱাকৈ আছোঁ জানোঁ কিন্তু আমিহে কষ্ট কৰি আহি হ'লে চৌকাত বনাবই লাগিব আৰু পইচা নহ'লেতো আমি চৌকাত বনায়ে খাব লাগিব এতিয়া এনেধৰণৰ আৰু আমাৰ ঘৰতো কিছুমান অসুবিধা থাকে ন দেউতাহঁতে বা অন্য কিছুমানেতো গেছ ভৰাইতো দিব নোৱাৰে বা মোৰ আজি হাতত পইচা নাইকিয়া হৈছে মোক গেছটো ভৰাই আনি দে চবেইটো সেনেকুৱা হেৰি নহয় ন চবৰে হাততেটো টকা নাথাকে ন নিজেতো বনাইতো খাবই লাগিব সেইটো কাৰণে ডিউটিৰ পৰা আহিও যদি চাহ একাপো খাব মন যায় এতিয়াতো হোটেলত একাপ চাহ খাব গ'লে অকণমান দুকাপ চাহ খাব লগা হ'লে কিন্তু দহ টকা লাগে হয়নে কিন্তু এতিয়া সেই ইমান কষ্ট কৰি আহিও ডিউটি কৰি আহিও কিন্তু আমি সেই চৌকাতে বনাব লাগিব হয়নে সেইটো কাৰণে সেইটোতো আমাক এতিয়া চৰকাৰে নাচাই এজনী আশাকৰ্মী হৈও যে ধাৰ হ'লেও চৌকাত বনাই খাই আহিছে কিন্তু কিমান কষ্ট সেইখিনিতো চৰকাৰে বুজি নাপায় ন কিন্তু সেইটো কাৰণে আমি ডিউটিত গ'লেও ভাত বনাই কৰি খাই কৰি যাব লাগিব কিন্তু চৌকা হ'লে বুলি যে আমি ভাতকেইটা বনোৱা নবনোৱাকে খাই নোযোৱাকৈ থকা নাই খায়ে গৈছোঁ আমি সেইটো মানে মানে গেছত হ'লে পটককে মই এতিয়া চৌকাটো গেছ গেছটো লগাইছোঁ ঘপককে মই কাপোৰখন পিন্ধি আহোঁ জুইতটো নহ'ব আপুনি আৰু ধৰিয়ে থাকিব লাগিব সেইটো কাৰণে মানে গেছটো হ'লে অলপ সুবিধা হয় আৰু চৌকাত হ'লে মানে অলপ অসুবিধা হয় আৰু মানুহজনী গৰমো গৰমো লাগে চৌকাতটো এনেকৈ এনিটাইম বহি থাকিব নোৱাৰি ন সেইটো কাৰণে মানে গেছটো হ'লে মানে অলপ হেৰি হয় আৰু মানুহজনীও কামখিনিও কৰিব পাৰি অকমান ৰেহাইও পোৱা যায় গ গৰমো এতিয়া ধৰক কিমান গৰম পৰিছে গৰমকো আমাৰ হাত সাৰিব পাৰি সেইটো কাৰণে মানে গেছটো হ'লে ভাল হয় আৰু অলপ আৰু সেইখিনিয়ে আৰু